মই বৰ্তমান এতিয়ালৈকে বেংকৰ পৰা ঋণ লৈ পোৱা নাই বেংকৰ লগত মোৰ অভিজ্ঞতাটো বৰ্তমান এতিয়ালৈকে ভালেই কিয়নো মোৰ বেংকত একাউণ্টো আছে আৰু মই প্ৰত্যেক ক্ষেত্ৰত বেংকৰ লগত লেনদেন কৰি থাকোঁ অকল ঘৰখনত অকল মোৰে বেংকত একাউণ্ট নাই আৰু মোৰ একাউণ্ট চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াত আছে আৰু মোৰ ঘৰৰ প্ৰত্যেকজনৰ একাউণ্টেই বেংকত আছে আৰু চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াত বেংকৰ অফিচাৰসকল বহুতেই ভাল তাত যদি গৈ কিনে আপুনি কিবা নোৱাৰা কথা আছে আপুনি অফিচাৰজনক সুধিলে আপুনি ভালকৈ বুজাই দিয়ে অফিচাৰজনে যে ব্যৱস্থাটো কেনেকুৱা প্ৰক্ৰিয়াটো কেনেকুৱা আৰু কিছুমান বেংকত গ'লে কি হয় বয়সস্থ মানুহ এজন গ'লে বহিবলৈ আপোনাৰ চকীখন নাথাকে য'ত আপোনাৰ চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াত সুবিধাজনক আছে বহিবলৈ আছে